দাদা আজি এই ৰাস্তাটো ইমান ভিৰ হৈছে যে সদায় এনেকুৱাই ভিৰ হয় নেকি এইটো ৰাস্তাত মোৰ আচলতে এঘাৰটা বজাত মোৰ গন্তব্যস্থান পাবগৈ লাগিছিলে কিন্তু ইয়াতেইচোন দছটা পঞ্চল্লিছ হ'লেই আৰু মোৰ এঘাৰটা বজাত গৈ পোৱাটো অতি গুৰুত্বপূৰ্ণ সেইকাৰণে আপুনি যদি পাৰে কিবা চমু যদি ৰাস্তা আছে সেইফালে দিয়েই লৈ যাব নেকি